মোৰ সংগীতৰ কাৰণে নিৰ্দিষ্ট কোনো সময় নাথাকে যেতিয়াই সময় পাওঁ তেতিয়াই মই এই গানৰ সৈতে জড়িত হৈ পৰোঁ যিহেতু দৈনন্দিন কাম কাজৰ মাজত মই কিছু সময় বুলি নাৰাখোঁ কাৰণ যিহেতু মই এজন প্ৰফেশ্যনেল গায়ক মই নহয় গতিকে মই মোৰ কামৰ মাজতে অকণমান সুৰুঙা পালে গীতৰ চৰ্চা কৰোঁ বা চৰ্চা কৰি ভাল পাওঁ গীতসমূহ আচলতে যদি আঁওৰাই থাকোঁ বা গাই থাকোঁ তেনেহ'লে কি হয় নিজৰ কামখিনি কৰিবলৈ এটা শক্তি পোৱা যায় কাৰণ সংগীতে মানুহক এটা মানসিক শক্তি দিয়ে মানসিক মনৰ অৱসাদ সংগীতে আঁতৰাব পাৰে আৰু সেই অৱসাদ আঁতৰাই কামত আকৌ পূৰ্ণগতিত কামত নিয়োজিত হ'ব পৰা পাৰিবলৈ সংগীতে মোক শক্তি দিয়ে এতিয়া গান এটা শিকিবলৈ হ'লে বা গীত এটা শিকিবলৈ হ'লে তাক বাৰে বাৰে শুনিব লাগে বুলি মই ভাবোঁ আৰু মই তেনেধৰণে মই শিকোঁ শিকোঁ বুলিয়ে মই এইটো ক'ব নোৱাৰোঁ যে মই একেবাৰে কি কয় পূৰ্ণাংগৰূপে গানটো শিকিব পাৰিছোঁ সেইটো নহয় তথাপিতো শিকিবলৈ সুবিধা হয় যদি গানটো বাৰে বাৰে শুনা হয় আৰু বিশেষকৈ গানটো শিকিবলৈ শুনিবলৈ হ'লে একান্তভাৱেই শুনিব লাগিব কোলাহলৰ পৰা আঁতৰি একান্তভাৱে যদি গানটো শুনা হয় তাৰ সূক্ষ্ম সূক্ষ্ম যিবোৰ গায়িকীটোৰ গায়িকীৰ সূক্ষ্মতা আছে সেইখিনি যদি অনুভৱ কৰিব পৰা হয় তেতিয়া গানটো শিকিবলৈ সহজ হয় বুলি মই ভাবোঁ আৰু মই প্ৰথমে কৈছোঁ কাৰণ সংগীতৰ কাৰণে মোৰ নিৰ্দিষ্ট সময় নেথাকে কিন্তু তাৰ মাজতো যদি সংগীতৰ অকণমান চৰ্চা কৰা হয় তেতিয়াহ'লে নিজৰ কাৰণে কি হয় নিজৰ মনটোত এটা শক্তি পোৱা হয় বুলি মই অন্তত অনুভৱ কৰোঁ